অ হেল্ল' ক সোণাৰী সোণাৰীত আছে কিছুমান দোকান কিন্তু বিশেষ ভাল বুলি ক'ব নোৱাৰি সোণাৰীৰ মানুহবিলাক প্ৰায় শিৱসাগৰ মৰাণলৈকে আহে মৰাণত বিভিন্ন কেইবাখনো শুৱালকুছি আছে শিৱসাগৰতো আছে সোণাৰীত মানে আছে নথকা নহয় কিন্তু বেছিভাগ মানুহ মৰাণ বা শিৱসাগৰতে বজাৰ কৰিবলৈ আহে কিয় আপোনাৰ কিবা প্ৰয়োজন হৈছিলে নেকি আচ্ছা সোণাৰীত আপুনি বিচাৰি চাব এবাৰ ঘূৰি চাব সোণাৰীত দোকানবিলাকত আপোনাৰ প্ৰয়োজনীয় বস্তুখিনি পায় পাবও পাৰে আপুনি মই সোণাৰীৰ পৰা মই বিশেষ বজাৰ নকৰোঁ সৰু সুৰা কিছুমান বজাৰ কৰোঁ মই প্ৰায়ভাগ শিৱসাগৰৰ পৰাই আনো অ অ ঠিক আছে আপুনি সোণাৰীতে যদি কৰিব বিচাৰিছে আপুনি আহিব আহি মেলি চাব আপোনাৰ চোৱা বস্তুখিনি যদি পায় সোণাৰীতে হৈ যাব যদিহে নেপায় বেলেগলৈ যাব আৰু ওম ঠিক আছে